দাদা মই যে আপোনাৰ ভেনখন বুক কৰি থৈছিলোঁ পদুমণি যাবলৈ এতিয়া যোৱাটো নহ'ব মোৰ মাৰ গা ভাল নাই গতিকে আপোনাক যে মই টকা পাঁচশ এডভাঞ্চ দি থৈছিলোঁ পাৰিলে সেইটো মোক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবচোন